এই আমি ধৰা এনেও আৰু গাঁৱলীয়া মানুহ ক'তনো আমাৰ মানুহ আমাৰ লগত টাউনীয়া মানুহৰ কামবোৰ মিলিব আমাৰ ৰাতিপুৱা যিখিনি কাম তোমাৰ গৰু দিবলৈ যাব লাগিব এই ছাগলী দিব লাগিব এ আহিছো তালখন সৰাবলৈ ক'তনো আৰু টাউনৰ মানুহ লিখা মিলিব টাউনতটো গৰু ছাগলী একো হেৰি নাই আৰু আমাৰ গাঁৱত যিমানখিনি কাম তোমাৰ চোতাল সাৰিব লাগিব বোলে এই ভাতকেইটা বনাইছোঁ খৰিডালকে আনোগৈ খৰি নাই ফালিব লাগিব আৰু তো ধৰা আমাৰ টাউনৰ মানুহৰ গোটেই বোলে গেছ নাই গেছতে পাতি দিছোঁ বোলে গেছতে ভাতকেইটা হ'ব আমি খৰি আনিব লাগিব ফালিব লাগিব তাৰ মাজত ল'ৰা ছোৱালী স্কুললৈ যা পঠিয়াব লাগিব কাপোৰ ধুব লাগিব আৰুতো আমাৰ মেচিন নাই বোলে মেচিনত দি দিছোঁ কাপোৰকেইটা চফা হৈ যাব নিজ হাতেহে ধুব লাগিব সেইবোৰে আৰু আমাৰ এক্সাৰচাইজ আমি আৰু বেলেগকৈ সময় উলিয়াই এক্সাৰচাইজ কৰিবলৈ নাথাকেই তোমাৰ যি অকণ সময় আজৰিকৈ পাওঁ সেইকণ সময় তোমাৰ বোলে এই বাৰীতে কোৰ অকণ মাৰোঁ বেঙেনা পুলিয়ে এটাকে ৰুওঁ জলকীয়া এটাকে দিওঁ ধৰা তোমাৰ বোলে কিবা পাচলি এটাকে পাৰি থৈছোঁ সেইবোৰে আৰু আমাৰ এক্সাৰচাইজ আমি আকৌ বেলেগকৈ ক'ৰবাত গৈ এক্সাৰচাইজ কৰিবগৈ নালাগে আৰু টাউনীয়া মানুহ তৰা ধৰা বোলে ফ্ৰী পাইছোঁ চব কাম কৰি মেলি এক্স জীমলৈকে যা আমিতো সেইবোৰ নহ'ব আমি গাঁৱলীয়া মানুহ আমিতো ঘৰতে চব কৰিব লাগিব আমাৰ এক্সাৰচাইজ বুলিবলৈ বেলেগ নাই আৰু আমি ঘৰুৱা কাম বন কৰি যিকণ সময় পাওঁ সেইকণতে কুকটাই মাৰি এক্সাৰচাইজ কৰোঁ আৰু